খেতি আমি আগতে যেনেধৰণে খেতি কৰিছিলোঁ বা আগতে খেতি কৰি যিটো ভাল লাগিছিল এতিয়া সেইটো আমোদ খেতিত নাই কাৰণ কিয় নাই ধৰক এতিয়া এবিঘা মাটি খেতি কৰিবলৈ যাওঁতে ছহেজাৰমান টকা খৰচ হয়গৈ কাৰণ আজিকালি গৰু হাল কাৰো নাই কোনেও গৰুৰে হাল নাবায় চব আজি কালি টেক্টৰেৰে হাল বোৱা হ'ল চব পদ্ধতি বেলেগ হ'ল গতিকে এবিঘা মাটি আপোনাৰ কমেও চাৰিচাহ বাব লাগিব ৰোৱালৈকে মাটিডৰা ৰোৱালৈকে চাৰিচাহ বাব লাগিব আৰু এচাহ এচাহ হাল মাৰোঁতে আজিকালি তিনিশনে চাৰিশকৈ টকা হ'ল তাৰ উপৰি আপুনি কঠীয়াকেইটা পেলাওতেও তেনেধৰণেই আপোনাৰ অকণমান মাটি যদিও মানে তেওঁলোকে মানে সেই মাটিকণ বাবলৈ আহিবলৈ টান পায় গতিকে পইচা তাৰ বিনিময়ত বেছি দিবলগীয়া হয় গতিকে আজিকালি খেতি কৰিবলৈ মানে বহুত অসুবিধা হ'ল আগৰ খেতি কৰিবলৈ ভাল আছিলে আগৰ ধৰক প্ৰতি ঘৰে ঘৰে গৰুৰ হাল আছিল গতিকে মানুহ আছিল আৰু ৰোৱনীও ঠিক তেনেকৈ ঘৰে ঘৰে আছিলে আৰু আগৰ মানুহবিলাকে ধৰক মাটি নিজেই ৰুইছিল নিজেই ধান কাটিছিল নিজেই গোটেইখিনি পথাৰৰ কাম কৰিছিল আৰু আজিকালি আৰু মানুহ চব মানে পথাৰলৈ নোযোৱাই হ'ল মানুহ চব ঘৰতে বহি থকা হ'ল কাৰণ চৰকাৰে যিহেতু চাউল দিছে সেয়া চাউল খাব খাব আৰু কাম কৰিব নালাগে খেতি কৰিব নালাগে তথাপিতো কিন্তু আগৰ দিনত আমি বহুত খেতি কৰিলোঁ আৰু খেতি কৰি সঁচাকৈয়ে আগত আগত ভাল লাগিছিল কিন্তু এতিয়া সেইটো অকণমান অসুবিধা হ'ল যিহেতু মানে খৰচটো বেছি হ'ল আৰু সেই খৰচৰ অনুপাতে অৱশ্যে খেতিত কোনো লাভ নাইকীয়া হ'ল কিন্তু এটাই কথা যে আমি ঘৰৰ ভাতকেইটা খাইছোঁ ঘৰৰ ভাতকেইটা খাইছোঁ সঁচা কথা কিন্তু আমি পাঁচবিঘা মাটি খেতি কৰিবলৈ যাওঁতে তাত কিমান পইচা খৰচ কৰিলোঁ সেইখিনি যদি আমি হিচাপ কৰো তেতিয়াহ'লে মানে খেতি নকৰি চাউল কিনি ভাত খোৱাটোৱেই বেছি লাভজনক গতিকে খেতি আজিকালিৰ ল'ৰা ছোৱালীৰটো আৰু খেতি কৰিবলৈ নাযায় আজিকালিৰ ল'ৰা ছোৱালীয়ে মানে ঘৰৰ মাটিকণনো ক'ত ক'ত আছে তাকেই চিনি নাপায় কেইবিঘানো মাটি আছে তাকেই চিনি নাপায় গতিকে আৰু খেতি কৰাটো বাদেই দিয়ক আজিকালিৰ ল'ৰা ছোৱালীয়ে খেতিৰ ওপৰত কোনো তেনেকুৱা হেৰি নাই আৰু খেতি তেওঁলোকে নকৰে তথাপিতো নতুন নতুন কিছুমান পদ্ধতি আজিকালি চৰকাৰে উলিয়াইছে খেতি কৰাৰ কিন্তু সেই আগৰ যিকেইটা মানুহে খেতি কৰি আছিল সেইকেইটা মানুহে সেই পদ্ধতিত আগৰ খেতি কৰা মানুহকেইটাই এতিয়া নতুন পদ্ধতিত খেতি কৰিবলৈ অকণমান অসুবিধা হ'ল যিহেতু মানে সময় মতে আপুনি খেতিডৰা কৰিবলৈ তেনেকুৱা কোনো বতৰৰ সুবিধা নাপায় বা তেনেকুৱা ৰ'দ লাগে ৰ'দৰ সুবিধা নাপায় আমি সৰিয়হ পেলাব লাগে ধৰক সৰিয়হ পেলাবলৈ যাওঁতে আমাৰ মাটিখিনি শুকাব লাগে সম্পূৰ্ণ ধূলিময় হ'ব লাগে মাটিটো কিন্তু তেতিয়া দেখিছো বৰষুণেই পৰিছে বৰষুণে বেছি পৰা হ'ল য'ত মাটিডৰা শুকুৱাব নোৱাৰা হ'লোঁ তাৰফলত আমি জেকা মাটিতে সৰিয়হটো পেলাই দিছোঁ গতিকে আমাৰ খেতিতো ধৰক যেনেকুৱা হ'ব লাগিছিল সৰিয়হডৰা যেনেকুৱা হ'ব লাগিছিল তেনেকুৱা আমাৰ নহ'ল আৰু এতিয়া ধানৰ ক্ষেত্ৰতো ধৰক সেইটোৱে হৈছে এতিয়া আগতে আমি মাঘৰ বিহু খোৱাৰ পিছতে মাটি লাহে লাহে হাল বাবলৈ আৰম্ভ কৰেই মানুহে মাটিখিনি ধুনীয়াকৈ বাই কৰি থৈ দিলে তাৰপিছত বতাহ খালে ৰ'দ খালে বন গজিলে তাৰপিছত মাটিখিনি মৰি থাকিল পিছত ধৰক তাত হাল বাই দিলে সেই মাটিখিনি খেতি আৰু এতিয়াৰ খেতিৰ বহুত পাৰ্থক্য আছে কাৰণ এতিয়া মাটি এডৰা চনে আছে মাটিডৰা চনে আছে কঠীয়া ইফালে ৰুব হৈ গ'ল অঁ টেক্টৰখন লৈ গ'ল তিনিচাহ একেদিনাই হাল বোৱালে আৰু মাটি বোকা হ'ল ৰুই থৈ গুচি আহিলে তাৰপিছতে বৰষুণ এজাক পৰিল বৰষুণজাক পৰাৰ পিছতে দেখিলে দেখিছে ৰুই থৈ অহা মাটিডৰাত চব বন জক জককৈ ওলাই গ'ল লগে লগে ভাল বেয়াৰ লগে লগে মাটিডৰাত ৰুলে ক'ত খেতি ভাল হ'ব গতিকে আগৰ পদ্ধতিত যদি কৰিলেহেতেন তেতিয়া হ'লে ভাল হ'লহেতেন এতিয়া নতুন যিবিলাক পদ্ধতি দিছে এইবিলাক পদ্ধতিত মানে খেতি আচলতে ভুলতো কৰিব নোৱাৰে আগৰ নিচিনা কোনো উন্নত খেতি নহয় কাৰণ আমি দেখিবলৈ পাইছোঁৱেই আগৰ খেতি আৰু এতিয়াৰ খেতিৰ বহুত পাৰ্থক্য আগৰ বিঘাত বাৰমোন চৈধ্যমোন পোন্ধৰমোন আমাৰ ৰোৱাতলিৰ মাটিত পাওঁ কিন্তু এতিয়া বিঘাত তিনিমোন চাৰিমোন খুব বেছি হ'লে সাতমোন ধান পাওঁ তাতকৈ আমাৰ ওপৰলৈ নাযায় গতিকে এতিয়া খেতি কৰিবলৈ বহুত অসুবিধা আৰু সেয়েহে মানুহে আজিকালি প্ৰায়ে মানুহে খেতি কৰিবলৈ এৰিছে কাৰোবাৰ যদি মাটি পাঁচবিঘা আছেও আধি দিছে বা চুক্তি দিছে যাহ কৰগৈ আৰু মোক দিবিও আৰু বিঘাত দুইমোনকৈ দিয় তিনিমোনকৈ দিয় কি দিয় দিবি আৰু হ'ব যা মই নিজে নকৰোঁ সেই গতিকে আজিকালি খেতি প্ৰায় বাদেই পৰিছে আৰু দেখিবলৈ পাইছোঁ বহু মাটি মানে চনে পৰি থকা হৈছে ধৰক মোৰে মাটি আছে মই কোনোবা এজনক গৈ কৈছোঁগৈ যে মাটিকণ কৰ এহ নকৰোঁ দে মাটিকণ কৰিবলৈ যাওঁতে মানে বহুত খৰচ হয় আৰু সেই খৰচটো সম্পূৰ্ণ আমাৰ পিছত গৈ নোলাইগৈ সেই গতিকে নাই খেতি বাটি বাদ দিছোঁ দে নকৰোঁ সেই গতিকে আজিকালি খেতি বাতি প্ৰায় বাদেই পৰিছে মানুহে নকৰাই হৈছে তাৰ ভিতৰত আৰু একেবাৰে নকৰিলে নোহোৱাখিনিয়ে খেতি কৰিয়েই খাই আছে আছে আৰু কিন্তু লাভৰ ঘৰত একো নাই সেই লোকচানৰ ঘৰতে আছে